আমাৰ হিন্দু ধৰ্মই আমাৰ সনাতন ধৰ্ম পৃথিৱীৰ সৃষ্টি হওঁতে সনাতন ধৰ্ম সৃষ্টি হওঁতেই পৃথিৱী সৃষ্টি হৈছে আৰু পৃথিৱী সৃষ্টি হওঁতে সনাতন ধৰ্ম সৃষ্টি হৈছে গতিকে সনাতন ধৰ্মই সদায় মানৱ সেৱাৰ কাৰণে আমাক উদ্বুধ কৰি আহিছে আৰু সেইকাৰণে ভাগৱত গীতাৰ জ্ঞানেৰে আমি আমাৰ সমাজখন আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন আমি পৰিচালনা কৰি ৰাখোঁ পৰিচালনা হৈ আছে বুলি মই অনুভৱ কৰোঁ আৰু এইখিনি আমি মানি মানি চলিছোঁ আৰু মানি চলাৰ কাৰণে আমাৰ জীৱনত উপকৃতও হৈছে যি অকণমান সামান্য গীতাৰ জ্ঞান পাইছোঁ সেই জ্ঞানেৰে আজি নিজৰ জীৱনটোক আজি পঞ্চল্লিছ বছৰ জীৱনটোক আগবঢ়াই নিছোঁ গতিকে ইয়াৰ প্ৰভাৱ আছে এইখিনি কামেই আৰু